হেল্ল' অঁ এই গগৈদা হয়নে অঁ এই মই পদুমণি পা কৈছোঁ মোৰ এই মানে কম্পিউটাৰটো মানে মোৰ বেয়া হৈ গ'ল অঁ কম্পিউটাৰটো বেয়া হ'ল আপুনি আহিব পাৰিব নেকি বাৰু

এই কম্পিউটাৰটোৰ মানে হেৰি হ'ল এই কিবা হেৰিখন মানে লাইটটো জ্বলি থাকে কিন্তু হেৰিখন মানে ডিছপ্লে'খন মানে হেৰি হৈ থাকে মানে মানে মানে কিবা লাইটটো ৰঙা অঁ অঁ একো অহা নাই একো অহা নাই লাইটটো জ্বলি থাকে আপুনি বাৰু মই আহিব পাৰিব নেকি বাৰু

আগতে তেনেকৈ প্ৰব্লেম হৈছিলে এবাৰ ভাল কৰিলোঁ কিন্তু এতিয়া আকৌ সেই প্ৰব্লেমটোৱে দেখাইছে আকৌ একেই প্ৰব্লেম দেখাই আছে একেই প্ৰব্লেম দেখাইছে আপুনি ধৰিব ধৰিব পাৰিছে নাই বাৰু অকা তিনি আলিৰ পৰা কৈছোঁ মই এই আগতে এই কম্পিউটাৰ দোকানখনৰ যে অঁ অকা অঁ অকা তিনি আলিৰ পৰা কৈছোঁ তাৰপিছত এতিয়া আপুনি কাইণ্ডলী বুলি চাই দিয়া হ'লে ভাল পালোহেঁতেন অঁ অঁ অঁ অঁ অঁ ঠিক আছে এই দোকানটো বন্ধ কৰিলে মোৰ বিৰাট প্ৰব্লেম হ'ব এতিয়া সেইকাৰণে মই ভাবিছিলোঁ আপুনি সোনকালে অহাটো ভাল হ'ব কাৰণ মোৰ কাষ্টমাৰ ধেৰ আছে যে কাষ্টমাৰ মানে আহি আছে এতিয়া জেৰক্স চেৰক্স কৰাবলৈ বা ইটো সিটো কৰিবলৈ মানুহ আহি আছে এতিয়া প্ৰব্লেম হৈ যাব যে সেইকাৰণে আপুনি সোনকালে গুচি আহিব চাৰে তিনিটামান বজাতে

অঁ অঁ ঠিক আছে ঠিক আছে তেতিয়াহ'লে খবৰ দিব অঁ হ'ব দিয়ক অঁ